বেছিকৈ পোৱালিবিলাকক খেলা ধূলা কৰিবলৈ মানে ইহঁতৰ লগত মা দেউতা জেঠা জেঠি ঘৰত যিমান পৰিয়াল আছে অলপ লাগিয়ে থাকিব লাগিব নহ'লে লাগি নাথাকিলে মানে মোবাইলটোৱে চাই থাকিব সেইকাৰণেতো আজিকালি পোৱালিবিলাক মোবাইলতে ডিপেণ্ড কৰে মানে ডাঙৰে আগতে শিকাব লাগিব যে মানুহ এটা আহিলে মানুহৰ লগত কথা পাতিব লাগে সেনেকৈয়ে চব শিকাই দিব লাগে কিন্তু আজিকালি পোৱালীবিলাকে কি কৰে মানুহ এটা আহিলে মানুহ লগত কথাই নাপাতে খালি অনবৰতে মোবাইল গেম চৰ্টছ ইউটিউব গুগল কি কৰি থাকে চব মোবাইলতে কিন্তু তাৰে পৰা আমি আঁতৰাৰ কাৰণে মোবাইলৰ পৰা যাতে পোৱালিবিলাক আঁতৰি যায় সেইকাৰণে আমি পোৱালিটো কৰিব লাগিব ধুনীয়াকৈ বুজাব লাগিব যে বাবা অমুক কৰ মা অমুক কৰ সেনেকৈ কৰিলে ভাল হ'ব তাৰমানে মোবাইল পোৱালিবিলাকেতো মোবাইলে ভাল পায় আজিকালি নাইণ্টি নাইন পাৰ্চেণ্টে মোবাইলে মোবাইলৰ ওপৰতে ডিপেণ্ড কৰে কিন্তু সেইটো নহয় আজিকালি মোবাইলটো হোৱাৰ পিছৰ পৰা পোৱালিবিলাকে খেলা ধূলা মানুহৰ লগত সন্মান দিবৰপৰা এইবিলাক চব নাজানে পাহৰিয়ে গৈছে এইবিলাক কৰিব লাগে বুলি আৰু কিছুমান পোৱালী কান্দি থাকে কাৰণে মা দেউতাকে কি কৰে মোবাইল দি বহাই থৈ দিয়ে সেইটো কথা নহয় মা দেউতাক ঘৰৰ পৰিয়ালে অলপ শিকাব লাগে তে সেই জানি কিন্তু পোৱালিবিলাকক ক'ব লাগে যে আমি খেলোঁ মা দেউতাই অলপ কেতিয়াবা পোৱালীৰ লগত খেলিবও লাগে তেহে পোৱালিবিলাক মোবাইলৰ পৰা আঁতৰি আহিব কিন্তু পোৱালিবিলাকক অনাৰ কাৰণে বহুত ট্ৰাই কৰিব লাগিব পোৱালি একবাৰ ক'লেতো নুশুনে বাৰে বাৰে বাৰে বাৰে কৰি থাকিব লাগিব তেহে তাৰপিছত মোবাইলটো তাৰমানে কেতিয়াবা আমি চাম একেলগতে বহি চাম যে বাবা ব'ল আজি অলপ এইখিনি চাওঁ সেইটো খেলোঁ এইটো খেলোঁ একেলগতে কৰি চাই চিতি থৈ দিব লাগিব আমি যদি মা হৈ যদি মোবাইল ননষ্টপ চাই থাকোঁ তেনেহ'লে পোৱালীবিলাকেও চাব পোৱালী ঘৰত থাকিলে সংস্কাৰী নহ'ব মা দেউতাৰ কাৰণে মা দেউতাই যোনটো শিকাব সেইটোৱে কিন্তু মোবাইল লৈ বহি থাকিলে নহ'ব নহয় মোবাইলত আজিকালি বহুত বেয়াও দেখায় ভালো দেখায় সেইকাৰণে এই বেয়াবিলাক চাইটো বেয়াই শিকিব কিন্তু ভালবিলাক চাইটো পতকৈ ভাল নহয় কিছুমান পোৱালিৰ লগত খেলি আহি এইয়া ভিডিঅ'ত চাই চাই খেলি আহিয়ে সেইটো মাৰি থৈ গুচি আহি কিন্তু পিছত মা দেউতাকে কি কয় আমাৰ বাচ্ছা মাৰা নাই এই মোবাইলত যে চাইছে এইখিনিতো নাজানে সেইকাৰণে মোবাইলৰ পৰা যিখিনি পাৰে অঁ মোবাইল চাব টাইম এটা দিব নিৰ্দিষ্ট টাইম এটা দিব খোৱা লোৱা শোৱা পঢ়া চব এইবিলাক চাই চিতি টাইম এটা দিব ধুনীয়াকৈ মোবাইলটো চাব কিন্তু অনবৰত যে মোবাইলটো দি থ'ম কিছুমান ভাল শিকিব কিছুমান বেয়া শিকিব সেইবিলাকতো নহয় মোবাইল যিমান ভাল কৰি আছে ইমান বেয়াও হৈ আছে ভালৰ কাৰণেতো ভালে সেইকাৰণে ডাঙৰে চব বুজাব লাগিব ডাঙৰৰ পৰাহে শিকে আজি কান্দিছে মোবাইলৰ কাৰণে সেই বুলি মোবাইলটো দি দিম কিন্তু মোবাইলে যে শেষ কৰি আছে সেইটোতো নাজানে এই ভিডিঅ'বিলাক চাই চাই বেয়াবিলাক চাই ডাঙৰ কোনোবা আহিলে বহিব নিদিয়ে সন্মান নিদিয়ে এই মোবাইলৰ পৰা আঁতৰাৰ কাৰণে এইটোৱে কৰিব লাগিব সদায় আমি খেলিম বাচ্ছাবিলাকৰ লগত অলপ টাইম দহ মিনিট বিছ মিনিট হায়েষ্ট আধা ঘণ্টা কিবা এটা ক্ৰাম বৰ্ড খেলিম লুডু খেলিম কিবা খেলিম নহ'লে ক'ৰবাত ফুৰিব যাম আমি ফুৰিবলৈ গ'লে মোবাইলটো অলপ অলপ ৰিলেক্স পাব তেওঁলোকক এনেকৈ বুজাব লাগিব সেনেকৈহে আঁতৰাব পাৰিম নহ'লে নোৱাৰোঁ পতকৈ মোবাইলটো দে বুলি ক'লে দিব জানো নিদিয়ে কিন্তু বাচ্ছাবিলাকক অলপ ঘূৰাব পিৰাব লৈ যাব লাগিব খোৱা লোৱা ঠিক দিব লাগিব যোনটো ভাল পায় সেইটোৰ প্ৰতি আকৰ্ষণটো কৰি থাকিলে সিহঁতৰ সেইটো দিব লাগিব সেইবুলি একেবাৰে বহুত দিব লাগিব বুলি সেইটো নহয় যিখিনি প্ৰাপ্য এইখিনিতো দিবই লাগিব তাৰপিছত মোবাইলটোৰ পৰা আঁতৰাৰ এইটোৱে উপায় মোবাইলৰ পৰা মানে পতকৈ ইহঁতক আহা বুলি ক'লে মোবাইলটো থৈ নাহে সেই বুদ্ধি বাদ্ধা কৰিহে বাচ্ছাবিলাকক আঁতৰাই লৈ আহিব লাগিব সিহঁতে বুজি পাব লাগিব যে নাই মা মা ক'তবা ফুৰিব যাব চাগৈ আমাক খাব দিব চাগৈ কিবা কিনি দিব আমি ফুৰি আহোঁ সেয়ে কৰিব লাগিব তেহে আমাৰ বাচ্ছাবিলাক অলপ পৰিণত হ'ব মোবাইলৰ পৰা মানে দূৰত আহিব ইমান দূৰত নাহে অলপ লাহে লাহে লাহে লাহে লাহে লাহে সেনেকৈ আহি থাকিব তাৰপিছত আৰু মোবাইলটো পতকৈ মানে হাতৰ পৰা ছিঙি ল'লে কাঢ়ি ল'লে তেতিয়া কি ক'ব মা মোবাইলটো কিয় লৈ গৈছা এই মোবাইলৰ কাৰণে কান্দি থাকিব সেনেকৈ নহয় ভালদৰে মৰমেৰে বুজাই মোবাইলটো লৈ ল'ব লাগিব মোবাইলটো লোৱাৰ পিছত খোৱাৰ সময়ত যেনিবা ক'ব লাগিব যে তোক মোবাইল দিম মোবাইল দিম খাই ল ভালদৰে এই খোৱা হৈ যোৱাৰ পিছত এই অলপ শো তাৰ পিছত মোবাইল চাবি সেনেকে কৈ কৈ এই আজি অমুকত যাম কালি তমুকত যাম সেনেকৈ কৈহে মোবাইলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব নহ'লে না বাচ্ছাবিলাকে খেলিব না কি কাৰো লগত মিলিব সেইটোতো সম্ভৱে নহয় সেনেকৈ মিঠা মিঠা কথাৰে বাচ্ছাবিলাকক মোবাইলৰ পৰা আঁতৰাই লাহে লাহে লাহে লাহে লৈ যাব লাগিব তাৰপিছত পঢ়া শুনা পঢ়া শুনা আজিকালি আমিও মোবাইলত খালি ভিডিঅ' চিডিঅ' চালে নহ'ব বাচ্ছাবিলাকক বাচ্ছাবিলাকো কিবা কৰিব লাগিব যে বাবা আজি যি পঢ়াইছে মোবাইলতে চাওঁ ব'লাচোন মোবাইলত চাওঁ কি চাই আছা এইটো আমিও চাম ৰ'বা এতিয়া নহয় পিছত চাম সেনেকৈ কৈ কৈ বাচ্ছাবিলাকৰ মানে আঁতৰাই লৈ যাব লাগিব বাচ্ছাবিলাকক মৰম কৰি বুজাব লাগিব খালী অকৰামী কৰি বাচছাবিলাকক মাৰি ধৰি গুচাই দিলে নহ'ব বাচ্চাবিলাকৰ চবৰ মাইণ্ডবিলাকো একে নাথাকে কিছুমানে অকৰা থাকে কিছুমানে ভালেই থাকে কিছুমানে বুজি পায় কিছুমানে বুজি নাপায় বাচ্ছাবিলাককতো জানে মানে চকলেট দিম অমুক দিম কৈহে লৈ আহিব লাগিব এই তাতে খেলি আছে ব'লা যাওঁ খেলি আহোঁ এনেকৈ মা দেউতাকে উৎসাহ দিব লাগিব এই কান্দি আছে মোবাইলটো দি থৈ যাওঁ সেনেকৈ কৰিলে আৰু ক'ত মোবাইল পৰা আঁতৰিব পাৰিব জানো নোৱাৰি